অসমৰ অৰ্থনীতিত পৰ্যটন বা ৰপ্তানিৰ ক্ষেত্ৰত শিল্পকলাৰ ভূমিকা অত্যন্ত উল্লেখযোগ্য মই বিশেষ ঠাইৰ মই বেলেগ ঠাইৰ কথা নকওঁ মই যিহেতু মাজুলীৰ বাসিন্দা গতিকে মই মাজুলীৰ কথাই কৈছোঁ মাজুলীখন হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ য'ত সত্ৰৰে আৱৰি আছে আৰু এই সত্ৰসমূহ চাবলৈ বছৰি বিভিন্ন দেশ বিদেশৰ পৰ্যটক আহি মাজুলীত থাকেহি তেওঁলোকে ভাল পায় মাজুলীৰ মানুহ মানুহৰ ব্যৱহাৰ তেওঁলোকৰ অতিথি অতিথিপৰায়ণ স্বভাৱৰ বাবে মাজুলী সদায় বিখ্যাত আৰু যদি আমি মাজুলীৰ শিল্পকলাৰ কথা শিল্পকলাৰ বিষয়ে ক'বলৈ যাওঁ আমি চামগুৰি সত্ৰৰ কথা ক'ব পাৰোঁ চামগুৰি সত্ৰৰ বিশেষকৈ মুখা শিল্পৰ বাবে বিখ্যাত য'ত বাঁহ বেতেৰে বাঁহ বেত মাটিৰে বিভিন্ন ধৰণৰ মুখা প্ৰস্তুত কৰা হয় বিভিন্ন ভগৱানসকলৰ গৰুড় হনুমান নৃসিংহ মুৰাৰিকে ধৰি বিভিন্নজনৰ মুখা প্ৰস্তুত কৰা হয় সেই সেইটো এক কঠিন কাম যদিও তাতো এক মানে আনন্দ আছে যে এই মুখাসমূহেই বিশ্ববিখ্যাত বুলি ক'লেও বেয়া ভুল কোৱা নহ'ব আৰু আমি তাৰপৰা যদি যাওঁ শালমৰাৰ কথা ক'ব পাৰোঁ শালমৰাত আলতীয়া মাটিৰে বিভিন্ন মানে বিভিন্ন পাত্ৰ প্ৰস্তুত কৰা হয় মই খুব বেছি ক'ব নাযায় মানে মোৰ তাৰ ওপৰত বেছি জ্ঞান নাই তথাপিও মানে মই শুনামতে তাত বিভিন্ন ধৰণৰ মাটিৰে নিৰ্মিত পাত্ৰ প্ৰস্তুত কৰা হয় আৰু তেনেকৈ আৰু এই এইসমূহৰ জৰিয়তে অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক মানে ভূমিকা আছে শিল্পকলসমূহৰ ভূমিকা আছে বুলি আমি ক'ব পাৰোঁ